আমাৰ প্ৰাকৃতিক সম্পদবোৰ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হৈ আহিছে য'ত আমি দেখা পাওঁ যে আমাৰ চাৰিওফালৰ পৰিৱেশ বিনষ্ট হৈ আহিছে আৰু যাৰ ফলত বিভিন্ন ধৰণৰ কল কাৰখানা হৈছে উদ্যোগ স্থাপন হৈছে আৰু সেইকাৰণে বহুতো আমাৰ প্ৰকৃতিক পৰিৱেশ বিনষ্ট কৰি কৰি যেনেকে গছ গছনি কাটি ধ্বংস কৰি পেলাইছে আৰু তাৰ ফলত পানীও শুকাই গৈছে যেনেকে আমাৰ গুৱাহাটী মহানগৰতে পানীৰ অভাৱ আমি দেখিবলৈ পাওঁ বহুতো শুকাই যায় পানী কিনিবলগা হয় খোৱা পানীৰ যোগ্য নাই আৰু তেনেকৈ গছ গছনি নাইকিয়াৰ ফলত গোটেই চাৰিওফালটো আমাৰ বিনষ্টটো হৈছেই আৰু বহুতো বেমাৰ আজাৰ দেখা পোৱা গৈছে আৰু মই ভাবোঁ যে আমাৰ এই এই প্ৰাকৃতিক সম্পদবোৰ আমি প্ৰচুৰ ব্যৱহাৰ কৰি আমি ধ্বংসৰ গতিত গৈ আছোঁ